আমাৰ বৰপেটা জিলাৰ এইয়া ৰাস্তা ঘাট বহু পৰিমাণে মানে বেয়া আছে মানে ৰাস্তা ঘাট ইমান এটা ভাল নহয় এই ৰাস্তা ঘাট মানে কি আৰু কওঁ বহুত বেয়া আৰু এটা সৰু এটা মানে সৰু এটা কাম আহিলে মানে আমাৰ ইয়াতে যদি আপোনাৰ এটা বাজেট আহে মানে পাঁচ কোটি টকা তাতে দুই লাখ পাঁচ লাখ দহ লাখ এনেকে মানে কামত খটাই আৰু বহুত কেইটা মানে বস্তু পইচাকেইটা পোৱা নাযায় আৰু ইয়াতে সৰু ঘৰৰ কথা এটা কোৱা হৈছে সৰু ঘৰ মানে এটা সৰু ঘৰ ভাড়াত ল'বলে হ'লে আপোনাৰ হাজাৰ এক হাজাৰৰ পৰা এক হাজাৰৰ পৰা মিনিমাম পোন্ধৰশ মানত মানে এটা ঘৰ পাই যায় আৰু শিক্ষাৰ বাবে অহা সকলৰ বাবে আৰু শিক্ষাৰ বাবে বিকল্প ক'বলে গ'লে আমাৰ ইয়াতে বহুত মানে গৰমেণ্টে ইস্কুল আছে তাৰপিছত প্ৰাইভেট ইস্কুলো আছে আমাৰ গভাৰমেণ্ট ইস্কুলৰ আজিকালি এই ল'ৰা ছোৱালী ইমান এটা ধাউতি নাই কাৰণ আমাৰ ইস্কুলত ইমান হেৰি নহয় মানে শিক্ষাগতভাৱে ইমান মানে ছাৰহঁতে আগবঢ়া নহয় কিন্তু এই প্ৰাইভেট ইস্কুলৰ মানুহে মানে পইচা দি মানে পঢ়াই সেইকাৰণে মানে সিহঁতৰ হেৰিটো অলপ ধাউতিটো অলপ বেছি থাকে কাৰণ ইমান মায়ে মা বাপেকে ইমান কষ্ট কষ্ট কৰি পইচা চইচা দি থাকে তো সেইকাৰণে মানে ইয়াত ধাউতিটো বেছি থাকে আৰু আমাৰ ৰাস্তা ঘাটৰ কথা আৰু কি কওঁ ৰাস্তা ঘাট ৰাস্তা ঘাট ইমান এটা মানে ভাল নহয় আৰু তাপিছত কয় যে শিক্ষাৰ বাবে অঁ প্ৰটকল আমাৰ গৃহ বজাৰ আমাৰ বজাৰ ক'বলে গ'লে আমাৰ ইয়াতে আমাৰ গাঁৱত সাপ্তাহত একদিনকে মানে বজাৰ হয় আমাৰ গাঁৱত সপ্তাহত একদিনকে মানে বজাৰ হয় এই বজাৰটোত মানে বহুত মানুহৰ মানে হেৰি হয় আৰু গাঁও অঞ্চলতটোৱে এটা যিকোনো মানে এটা গাঁৱত মানে বেলেগত এটা এটাকে মানে গাঁও থাকে তো আমাৰ ইয়াতো গাঁও মানে গাঁও আছে তো তেনেকুৱা যিকোনো ঠাইৰ এটা এটাকে নাম থাকে তো তাৰে যিকোনো ঠায়ত এটা এটাকে বজাৰ থাকে তো তাতে সাপ্তাহত একদিন নহ'লে দুদিনকে মানে বজাৰ হেৰি কৰা হয় মানে বজাৰ পতা হয় তাতে মানে বয় বস্তু সকলো বস্তু মানে হেই তাতে পোৱা যায় তো তো এইখিনিয়ে আৰু আমাৰ বেছি বিকল্প বজাৰ জ্যেষ্ঠৰ

বিকল্প নোৱাৰি আৰু বজাৰত আমাৰ বহুত ধৰণৰ মানে বস্তু পোৱা যায় তাৰে শাক পাচলি ফল মূল তাৰপিছত মাছ মাংস গাখীৰ চব আমি বজাৰতে পাওঁ তো বজাৰ ক'বলগীয়াখিনি আৰু আমাৰ আমাৰ গাঁৱত মানে পঞ্চায়ত এলেকশ্যন হয় এলেকশ্যনত মানে কিবা এটা মানে হেৰি প্ৰত্যেক বছৰে বছৰে হয় বছৰৰ বছৰত এবাৰকে হয় তাৰে ইলেকশ্যনৰ মানুহে জিকিলে ইহঁতে মানে যিখিনি মানে ৰাস্তা ঘাটৰ কাৰণে ভাল মানুহে ৰাস্তা ঘাটৰ কাৰণে ভালদৰে কৰে আৰু বেয়া মানুহে মানে সিমান এটা কৰিব নোখোজে আৰু পইচা পাতি ইহঁতে মানে হেৰি নকৰে তো